হেল্ল' অঁ হেল্ল' এই ভাল ভালে আছেনে বাইদেউ ভালে আছে হেৰি নহয় এই মই সেই আপোনালোকৰ ফটো এটা দেখি থাকোঁ আপোনালোক ক'ৰবাত মাছ চাছ ধৰিবলে যায় নেকি বাৰু এইবাৰ নহ'লে এটা কাম কৰিমচোন ঐ বাইদেউ এটা কাম কৰিমচোন দেই এইবাৰ ময়ো আপোনালোকতে মাছ ধৰিবলে যাম বুলি ভাবিছোঁ আপোনালোক কেতিয়া যায় মোক খবৰ দিবচোন দেই মাছটো বাৰু আপোনালোকে ক'ত ধৰিলে ভাল হ'ব এই ভালেই হ'ব দেই বিৰাট ভাল হ'ব ধৰাই ভাল হ'ব তাৰ মাছকিটা যিমান হ'লেও ফ্ৰেছ ন খাই ভাল লাগিব নহয় জানো বহুত ভাল লাগিব তাতে ভাল হ'ব ন অঁ তাপা হেৰি নহয় আপোনালোক এনেই মাছ ধৰিবলৈ আহোতে কি কি লৈ যায় আকৌ মই নিব লাগিব ন তেনেকে

অঁ অঁ মাছ পাই চাগে ন এইবাৰ ময়ো যাম আপোনালোকৰ লগত লৈ যাম সঁজুলিবিলাক এনেকে জাকৈ চাকৈ মাৰিব নোৱাৰি নি পাৰে পাৰে জাকৈ পাৰ জাকৈ মাৰিব পাৰিব চাগে চুঁচনি জালো হ'ব অঁ অঁ ঠিক আছে যেতিয়া যায় মোক খবৰ দিব মই যাম এইবাৰ আপোনালোকৰ লগত মুঠতে ব্ৰহ্মপুত্ৰত মাছ ধৰিব লাগিব সেই মাছকেইটা বহুত ভাল মাছ নহয় বাইদেউ জানে নে নাই খাবলৈও তেল আপুনি গৈ থাকে মই ফটো পাইআছোঁ নহয় আপোনাক দেখছোঁ নহয় সেইটো কাৰণে মই যাম বুলি ভাবিছোঁ আপোনালোকৰ লগত এবাৰ আপুনি মোক খবৰ দিব আকৌ দেই এই খবৰ নিদিয়াকে নযাবগে আৰু হয় হয় গৈ থাকিম মই যামেই আৰু কথাই নাই আপোনালোকৰ ফটো চাই থাকোঁ যে মোৰ ইমান মাছ ধৰিবলে তেতিয়া মন যায় ক'ত ক'ত ধৰিছেনে বাইদেউহতে মাছ ক'ত ধৰিমগে বুলি ব্ৰহ্মপুত্ৰতে ভাল হ'ব ন বাইদেউ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে চুঁচনি জাল মাৰিম দৰকাৰ হ'লে জাকৈও লৈ যাম নহয় জানো হ'ব তেন্তে আমি এতিয়া সেইটোৱে সেইটো সেই কথাটো পাতো বুলিয়ে ফোন কৰিলোঁ দেই বাইদেউ নহয় সেইটো কথাকে আলোচনা কৰোঁ বুলি মই ফোন লগালোঁ অ ফোনটো কৰিলোঁ মই হেৰি অঁ মই মোৰ একো প্ৰব্লেম নাই মোক আপুনি যেতিয়াই লগ ধৰে মই তেতিয়াই পাৰিম দেই বাইদেউ খালি আলপ সোনকালে ওলাব অলপ সোনকালে গ'লে সোনকালে ভাল অঁ ওলাব ওলাব মোৰ হেপাহ এটা আছে মাছ ধৰা ব্ৰহ্মপুত্ৰত ব্ৰহ্মপুত্ৰত মাছ ধৰে ধৰে বুলি কয় মই দেখাগে নাই আৰু আপোনাৰ ফটোটো পায় অঁ আছে আকৌ দেই আমাৰ ওচৰত মাছ ধৰা মানুহ বাইদেউ ইয়াত মাছ ধৰা মানুহ এগৰাকী আছে এনেকুৱা মাছ ধৰে ন মই সেইগৰাকীকে লগ ধৰিম দেই তেওঁকো লৈ যাম জাল মোৰ নাই বাৰু দেই বাইদেউ মোৰ জাকৈহে এখন আছে জাকৈ খালৈ তাৰ পৰা এনেকে জুলুকি চুলকি পলহ চলহ মাৰি দিব পাৰি নিব পাৰি নেকি বাৰু কাষে কাষে পৰা হ'ব চাগে অঁ সেইটো হয় বাৰু জালখন ধৰিবলে দুগৰাকী তিনি চাৰিগৰাকী লাগে আৰু আগত দুজনী পিছত দুজনী চুঁচনি জালখনৰ কাৰণে চাৰিগৰাকী নালাগিব জানো অঁ তেন্তে হ'ব হ'ব হ'ব দিয়ক আৰু যাবও মই ক'লে কেইবাগৰাকীও ওলাব এইবোৰ মাছ ধৰা মানুহ বাইদেউ চব সিহঁতে এতিয়া ব্ৰহ্মপুত্ৰত মাছ ধৰি পাইছেনে নাই সেইটোহে অঁ আমি পাইছে চাগে এইবোৰ মাছ ধৰা মানুহ

হয় হয় হয় ঠিক আছে হেৰি কাইলে ৰেডি হ'ম আৰু দেই বাইদেউ আপুনি মোলে ফোনটো কৰি দিব মই ওলাই যাম মানুহ গৰাকী লৈ পিনি দেই বাইদেউ হ'ব দিয়ক ঔ হেল্ল' অঁ হ'ব ৰাখিছোঁ